ক'ত আছা অঁ হেৰি ময়ো ঘৰতে আছোঁ আৰু

অঁ কোন ঠাই ভাবিছা

এইটো নতুনকৈ এতিয়া ঐতিহ্যমণ্ডিত পাইছে চৰাইদেউ অসম চৰকাৰে ভাৰত চৰকাৰে স্বীকৃতি দিছে তালৈ নিয়াই ভাল হ'ব নেকি বাৰু অঁ চৰাইদেউ

হেৰি এতিয়া পিছে এতিয়াতো যা জোগাৰ কৰিব লাগিব গাড়ী চাৰি পৰা আদি কৰি হেৰি সিহঁতকতো কিবা এটা খোৱাবগৈ লাগিব নহয় তাত

অঁ আল্টা বাছ এখন এতিয়া তেতিয়াহ'লে তুমি বাছৰ কথা তুমিয়ে পাতিবা মইনো মাইকী মানুহ ক'ত পাতিমগৈ এতিয়া কিমান টকা লয় কি হয় এতিয়া পিছে হেৰি যে এইটো কি কয় ল'ৰা ছোৱালীবোৰৰ পৰাতো পইচা তুলিব নোৱাৰি ফাণ্ডটো সেইটো এতিয়া নহয় এতিয়া ফাণ্ডলৈ হেৰি কৰিলে টাইমেই যাবগৈ নহ্ সেইকাৰণে নিজে দুই দুইজনে মিলি কামটো কৰোঁ ফাণ্ড আহিলে আমি নিজে হেৰি কৰি ল'ম আৰু নে কি ভাবিছে অঁ হেড ছাৰৰ লগত পাতিবা মইনো কি ক'ম নহ্ মইতো এচিষ্টেণ্টহে মইতো ইমানখিনি হেৰি কৰিব নোৱাৰো নহয় আগবাঢ়িব গম পাইছেনে আৰু দুজন শিক্ষক গ'লে নহ'ব আৰু হেড ছাৰকো ক'ব লাগিব গম পাইছেনে হেড ছাৰক ক'ব লাগিব আৰু ইগৰাকী বাইদেউকো ক'ব লাগিব ৰুণা ৰুণা বাইদেউক অঁ ৰুণা বাইদেউকো ক'ব অঁ ৰুণা বাইদেৱে এনেও ধা ধেমালি কৰি থাকে নহ্ সৰু ছোৱালী যে তাই ইমান বয়স নাই হোৱা নহ্ ধা ধেমালি ল'ৰা ছোৱালীবোৰে ভাল পাব অঁ অঁ বনোৱা সিজোৱাটোতো কৰিব লাগিব নহ্ আমিতো বেলেগ মানুহ নিনিও নহয় বজাৰ সমাৰৰ পৰা আদি কৰি সব কৰি থাকিব লাগিব আৰু সিহঁতক অকণমান ফুৰাব দেখুৱাব লাগিব নহ্ তাকে এতিয়া দিনটো কেতিয়ালৈ ঠিক কৰা হ'ব সেইটো হেড ছাৰৰ লগত পাতিবাচোন তুমি

অঁ অঁ পঁচিছ টকাকৈ লয় নহ্ সেইটো আইডিত দিয়া আছে কিন্তু এইটো এটা কাম কৰিব লাগিব টিকেটৰ এনেই গাৰ্জেন্টক ক'ব লাগিব প্ৰতি ল'ৰা ছোৱালীৰ কাৰণে টিকেটৰ মূল্যটো দিয়ে নেকি বাকীখিনিতো আমি খৰচ দিমেইচোন বাছৰ খৰচ আৰু হেৰিয়ৰ খৰচ অঁ খোৱা খৰচ ফুৰোৱা চকোৱা সেইখিনিতো লাগিব নহ্ এতিয়া তাকে চিন্তা এটা কৰা কি কৰে কি হয় কি নহয় খোৱা বোৱা সৰু ল'ৰা ছোৱালীটো এতিয়া সৰু ল'ৰা ছোৱালীকতো মাছো দিব নোৱাৰি আৰু ব্ৰইলাৰটোও ভাল নহয় কেঁচাই কি দিলে ভাল হ'ব কুকুৰা লোকেল কুকুৰা লৈয়ে দিম নি

তাৰমানে মাছটোতো সৰু ল'ৰা ছোৱালীয়ে ইমান এটা দুটাই খাব পাৰিব ধৰ ফাইবৰখিনি বা চতুৰ্থ শ্ৰেণীখিনি তল ক্লাছৰখিনিয়ে নোৱাৰিব নহ্ তাকে এতিয়া সেইটোকে হেৰি কৰিব লাগিব চিন্তা কৰিব লাগিব হেড ছাৰক সুধি মেলি ধ হেৰি হয় যদি ছয়ত্ৰিছটা লৰা ছোৱালীক কিমান লাগিবনো এই কেজিমান হ'লেই হৈ যাব চাগে মাংস সৰু সৰুবোৰে বেছি নাখায় নহয় তাতে চব্জিটো থাকিব নহ্ দালি থাকিব আৰু চব্জি এখন থাকিব দালি মানে চানা দালি আৰু মচুৰ দালি লৈ মানে মিক্সকৈ বনাই দিলেই হ'ব চাগে তেনেকে বনাই দিম তাৰপিছতে আৰু চব্জিৰ কাৰণেটো কাবলী বুটটোত কিবা কিবি এনেকে লৈ গৈ তেনেকুৱা বনাই দিলে ভাল হ'ব নেকি কাবলীবুট আৰু ৰঙালাও চঙালাও এনেকৈ কৰি চয়াবিন টয়াবিন অঁ ব্ৰেকফাষ্ট দিব লাগিব ব্ৰেকফাষ্ট দিব লাগিব ব্ৰেকফাষ্টটোতো নিবই লাগিব এই ব্ৰেড ছেড নিনো কিন্তু দেই এই নিমকি লৈ যাব লাগে এইটো হেৰিটো পাঁচটকীয়া নিমকিটো এনেকৈ কণী এটা নিমকি আৰু পানী বটল এটা এটা এনেকৈ কৰি দিলেই হৈ যাব চাগে

অঁ তেনেকে হেৰি সোনকালে কামটো কৰিব লাগিব এতিয়া খ্ৰীষ্টমাছটো যাওক আৰু এতিয়া লাষ্ট ডিচেম্বৰটো নোৱাৰি নহয় আঠাইছ ঊনত্ৰিছ ঊনত্ৰিছ মানতে কৰিব লাগিব অঁ সেই থাৰ্টি পাষ্টত নোৱাৰিয়েই নহয় একত্ৰিছ তাৰিখে কেতিয়াও নিয়াটোও নহ'ব আমাৰো ভুল হ'ব হয়নে আৰু অনেক মানুহ আজিকালিতো গাড়ী মটৰৰ কথা গম পাইছাই মানুহে গাড়ী চলাবলৈ চালে পাছৰ আগৰ মানুহ নাচাই নহয়

এই আজিকালি বহুত ৰিক্স অ' ল'ৰা ছোৱালী লৈ যোৱা মানে মই সেইকাৰণে কৈছোঁ গাৰ্জেণ্টকো অকণমান কথা বতৰা ক'ব লাগিব গাৰ্জেন্টো দুই এজন গাৰ্জেন্টকো হেৰি কৰিব লাগিব এইটো কি বুলি কয় খবৰটো দিব লাগিব তেওঁলোকক যাবৰ কাৰণে যে যাবৰ কাৰণে যাবলৈ দিব হেৰি কৰিব লাগিব তেতিয়া বুজি পাব আমি যে ভুল নাই কৰা বা হেৰি নাই কৰা নহ'লেতো আজিকালি গাৰ্জন্টে লাগি যায় নহ্ টিছাৰৰ লগত

এতিয়া তেতিয়াহ'লে তাৰিখটো ফিক্স কৰিবলৈ আছে হেড মাষ্টৰৰ লগত ছাৰ হেড ছাৰৰ লগত কথা বতৰা পাতিবলে আছে আৰু ৰুমা বাইদেউক ক'ব লাগিব বাকীখিনিক ল'ৰা ছোৱালীখিনিতো আৰু নিম বুলি ক'লেতো সিহঁতে পূৰা ফূৰ্তি পাব নহ্ সিহঁতেতো যাবই আৰু

অই ইউনিফৰ্ম নিব লাগিব ইউনিফৰ্ম ইউনিফৰ্ম ইউনিফৰ্মমতে ঠিকনা নাই ইউনিফৰ্মত নিব লাগিব ইউনিফৰ্মত নিলে ভাল হ'ব আৰু গৰম কাপোৰ চাপোৰ ভালকৈ পিন্ধি ল'বলৈ ক'ব লাগিব জোতা চেণ্ডেল জোতাৰ মোজা তেনেকৈ সিহঁতৰ ইউনিফৰ্মত নিয়াই ভাল হ'ব গম পাইছানে এতিয়া কি কৰি আছা তুমি অঁ মই অকলে নোৱাৰিম দেই ছয়ত্ৰিছটা ল'ৰা ছোৱালী বজাৰত মই অকলে নোৱাৰিম মই নক'লে নাই তুমি লগত আহিবই লাগিব এই ঘৰতে দোকান থাকিলে কি হ'ব শাক পাচলিৰ দোকানটো নাই নহ্ গেলামালৰ দোকানখিনি নিম বাৰু পাচলিখিনি গেলামালৰখিনি বাৰু মই কিবা এটা ব্যৱস্থা কৰি টুকটুকিখনৰ সৈতে মেইন ৰ'ডলৈ উলিয়াই দিম খালী শাক পাচলি বজাৰটো কৰিবই লাগিব নহয় শাক পাচলিৰ দায়িত্বটোত কোনবা এজনে ল'ব লাগিব মাংৰ সৈতে

আৰু মাংসটো সেই তোমালোকৰ তুমিয়ে কৰিব লাগিব হেড ছাৰেতো নোৱাৰিব ৰুমা বাইদেৱেনো ক'ত যাব ৰুমা বাইদেউটো নোৱাৰে যাব তাই কেঁচুৱা আছে নহ্ এতিয়া সেই দুবছৰীয়া হৈ গৈছে ছোৱালজনী লৈ ক'ত বজাৰ কৰিবলৈ যাব সেইটো কথা মই সেইকাৰণে তোমাক বেছি দায়িত্ব দিছোঁ গম পাইছানে দায়িত্বটো সেইটো তোমাক দিছোঁ চব খা খবৰ কৰা মেলা পৰা আদি কৰি যিখিনি কৰিব লাগে সেইখিনি তুমি মানে ছাৰৰ লগতো কনচাল্ট হৈ ছাৰৰ লগতো কনচাল্ট হৈ মানে ৰ ৰুমা বাইদেউক বাৰু মই জনাম বাৰু কিন্তু তুমি ছাৰ নাযাওঁ বুলি ক'লেও নহ'ব সৈমান কৰাব লাগিব তুমি তেতিয়া অঁ লিষ্টখন মই বনাম বাৰু অঁ বজাৰ কিমান লাগে কি কৰিলে সেইখনো বনাম আৰু কোন কোন ল'ৰা ছোৱালী যাব গাৰ্জেন্ট কোন যাব আমাৰ শিক্ষক কেইজন যোৱা হ'ব সেইখিনি মানে মই বাৰু লিষ্টখন বনাই দিম বাৰু

ভাল আৰু বেলেগ লাগেচ চেগেছ বেলেগ বস্তু নেলাগে নহয় যিখিনি আমাৰ খাবলৈ কাৰণে নিব লাগে সেইখিনিয়ে নিব লাগিব

এতিয়া কি কওঁ হ'ব নে কি অঁ অঁ হ'ব অঁ আছে আছে আছে অঁ